আপুনি আমাক জনাইছে যে আপুনি বয়ন শিল্পৰ লগত জড়িত গতিকে এই বিষয়ে আমাক কিবা জনাব নেকি হয় মই আজি শিপিনী হিচাপে মই এটা কথা ক'ব বিচাৰোঁ আমি প্ৰথমতে আমি কাপোৰ বোৱাটো শিকি ল'লো যে আমি সূতা প্ৰথমতে আমি উঘাত ল'লো লৈ আমি বাটি কাঢ়ি কাপোৰ বৈ আমি ৰাহ বিন্ধাই তাক কওঁ ধুনীয়াকৈ গাত গাড়ীত মেৰিয়াই লৈ আমি ধুনীয়াকৈ কাপোৰ বৈ বোৱা তুলি আমি মাকোৰে আমি কাপোৰ বওঁ কাপোৰ বৈ আমি সেই কাপোৰ গামোচা মেখেলা চাদৰ এইবিলাক বা আঁঠুৱা

আমাৰ অসমত মুগা মুগা কাপোৰ আৰু পাট কাপোৰে আমাৰ বেছিকৈ চলে আৰু এণ্ডি চাদৰ এণ্ডি চাদৰ গতিকে আমি পলু পোহো পলু এতিয়া আমাৰ পলু পখিলাৰ পৰা পোৱালি ওলাই আমাৰ প পলু সেই পলুকো আমি এৰাপাত খোৱাই ডাঙৰ কৰি পকিলে আমি যেতিয়া আমাৰ জাল দিয়া যায় তেতিয়া আমাৰ সেই পলুৰ হেৰি বাঁহৰ পৰা আমি সূঁতা কাটি সূতা উলিয়াই সেই সূতাৰে আমি আকৌ এণ্ডি চাদৰ বওঁ এই এণ্ডি চাদৰ বওঁ পলু পকাও তেনেকুৱা মুগা পকাও তেনেকুৱা আমি তেনেকুৱা ধৰণে ব্যৱহাৰ কৰোঁ গতিকে পাটৰ কাপোৰ এই যে এতিয়া ব'বলৈ হ'লে আমাৰ মেচিনৰ প্ৰয়োজন হয় ফুল যেতিয়া আমি তুলিব লাগে কাপোৰ লগালে তেতিয়া আমি ফুলবিলাক আমি মিচিনেৰে আমি তোলোঁ পাটৰ কাপোৰ বা মুগাৰ কাপোৰ এইবিলাক আমি মেচিনেৰে আমি তুলিব লাগে সদায় আমি পাট কাপোৰ বওঁ মুগা কাপোৰ বওঁ এতিয়া এইবিলাক সময়মতে ব'হাগৰ বিহু আহিলে আমাক মুগাৰ কাপোৰে আমাৰ খুবেই দৰকাৰ আমাৰ নাচনীবিলাকে মুগা কাপোৰ পিন্ধে অসমীয়া আমাৰ একদম তেজৰ লগত জড়িত থকা মুগাৰ সাঁজত গতিকে আমি সেইবিলাক ব্যৱহাৰ কৰো ঘৰতে বওঁ ঘৰতে বওঁ আৰু আমি বজাৰত বিক্ৰী কৰিব লাগিলে মুগাৰ সাঁজ এযোৰা কিনিব লগা হ'লে আমাৰ বহু টকাৰ দৰকাৰ হৈ যায় যেনে এযোৰা মুগাৰ সাঁজ কিনিব লগা হ'লে আমাক ত্ৰিছ হাজাৰ টকা বা চল্লিচ হাজাৰ টকা লাগে পাটৰ কাপোৰ এজোৰ কিনিবলগা হ'লে পঁচিশ হাজাৰ ত্ৰিছ হাজাৰ টকা লাগে এইবিলাক বস্তু বহুত মূল্যৱান মানে আৰু যেতিয়াই এণ্ডি চাদৰ কিনিব যাওঁ আমি তেতিয়া এণ্ডি চাদৰ এখন এখন কিনিব লগা হ'লে তিনি হাজাৰ টকা চাৰি হাজাৰ টকা লাগে সেয়া সেয়া আমি শালত বওঁ ঘৰতে বৈ আমি বজাৰত বিক্ৰী কৰোঁ বজাৰত বিক্ৰী কৰি আমি সেই সেই পইচা আমি আকৌ আনি আকৌ আমি পলু পুহি আকৌ নতুনকৈ আমি আৰম্ভ কৰোঁ ব' বৰ কাৰণে বজাৰত আমি দোকানত আমি মুগাৰ কাপোৰ পাটৰ কাপোৰ এইবিলাক সকলো বিলাক দিওঁ দি তাৰপৰাই আমাৰ ইনকাম বহুখিনি হয় আমি কাপোৰ বৈ ফুল তুলি নিজে হাতেৰে চেৰিয়ে আমি বওঁ আমাক বহুখিনি যোগাৰ লাগে যেনেকুৱা মেচিন লাগে ৰা ৰা ৰাচখন লাগিল আমাক ভাল এখন ৰা মেচিন এটা লাগিল ভাল ফ্ৰেমটো লাগিল ফ্ৰেমটো যেনেকুৱা আমাৰ এটা ফ্ৰেম ভাল ফ্ৰেম ল'ব লগা হ'লে আমাক পোন্ধৰ বিশ হাজাৰ টকাৰ প্ৰয়োজন হয় যায় শিপিনী হিচাপে আমাক বহুখিনি যোগাৰ লাগে যঁতৰটো উঘা এনেকুৱা ধৰণৰ আমি কাপোৰ ব'বৰ কাৰণে আমাক বহুখিনি যোগাৰৰ প্ৰয়োজন হৈ যায় বাঁহ বেতৰ হওক শালৰ পৰা আমাক চেৰি চেৰি লাগিল উঘা লাগিল সৰু চেৰেকী ডাঙৰ চেৰেকী এইবিলাক লাগিল পঘা লাগিল গতিকে সেই বিলাক বস্তু আমি যোগাৰ কৰি ল'ব লাগিল কাপোৰ কানি ব'বৰ কাৰণে লগত বোৱা বাটি থাকিব আমাৰ আমি নিজে হাতেৰে তোলোঁ বোৱা বেলেগকে কোনো মিচিনৰ প্ৰয়োজন নাই আমি গোটেইখিনি বস্তুৱে আমি কাপোৰখিনি আমি ঘৰতে আমি নিজে তৈয়াৰ কৰি ল'ব পাৰো ঘৰত বোৱা পিন্ধা আমাৰ মেখেলা চাদৰ আমাৰ অসমীয়া সমাজত বোৱাৰী বিলাকে মেখেলা চাদৰ পিন্ধিব লাগে আমাক ভকতসকলে গামোচা ডিঙিত ল'ব লাগে গতিকে আমি ভকতবিলাকৰ কাৰণে গামোচা বা বহাগৰ বিহুত আমি গণ্য়মান্য ব্যক্তিবিলাকক আমি যেতিয়া আমি সম্বৰ্ধনা জনাব লাগে তেতিয়া আমাক ফুলাম গামোচাৰ প্ৰয়োজন হয় আমি ডাঙৰজনক আমি যেতিয়া সন্মান জনাব লগা হয় বহাগৰ বিহুৰ দিনা যিদিনা মানুহৰ বিহু সেইদিনাখনেই আমি স সকলোকে গামোচা দি সেৱা লওঁ আশীৰ্বাদ লওঁ আমাৰ শিপিনী বিলাকে বহাগৰ বিহুত গামোচা তেনেকুৱাকৈ দিয়ে আৰু দোকানবিলাকতো তেনেকৈ আমাৰ হস্ত তাঁততো তেনেকৈ আমাক শিপিনীবিলাকে কাপোৰ বৈ ঘৰত তেনেকৈ গামোচাবিলাক দিয়ে আমি এতিয়া আমি খেলা চাদৰো বওঁ বৈ অসমীয়া বোৱাৰী বিলাকে ঘৰত মেখেলা চাদৰ পিন্ধি থাকিব লাগিব গতিকে আমাক মেখেলা চাদৰ খুবেই প্ৰয়োজন এতিয়া বৰ্তমান শালত গামোচা লগাইছোঁ গামোচা ব'ম গামোচা বৈ বিক্ৰী কৰিম